অঁ ঔ ক'ত আছা তুমি এ মই যাবা ওলেইছি মস্ত ট্ৰেফিক জাম একদম তাৰ মানে জাগাতে থিয় দি আছে ৰ'বা গাড়ী অঁ তাকেইতো

এ তাকেইতো একবাৰ মানুহখান তিনিখান চাইৰখান কে গাড়ী লয় ইতা এ তুমি এটা কাম কৰ্বাচোন সোনকালে যদি যাই পৱা আমাৰ ঘৰত আৰু তালা মাৰি থোৱা আছে বৰ হাহাকাৰ হৈছি না আজিকালি গাঁৱবিলাকত মস্ত হৈছি কৰোণাৰ পিছত হেৰি কৰিবা অলপমান এই আমাৰ ঘৰটোদিগি চাবাচোন অকণমান সিফালে যদি যোৱা যদি আমাৰ সেইটো চাইডে যদি যোৱা যদি অঁ আৰু এই চাইড টাইড নেদে তাৰ মানে আৰ গোটেই বিৰাট যাম সাংঘাটিক ভিৰ হৈছি তাৰ মানে চাইড টাইড দিয়া নাই একদম হৰ্ণ বজাই বজাই চাইডৰ ফালে একদম হাহাকাৰ হৈ গেছি একদম বিৰাট যাম এতিয়া মই আৰু ঘৰটোক লেগি চিন্তা হৈ আছি না তালাটো মাৰা আছে সেইটো কাৰণত

অঁ তাকেইটো এই ইফালেও অঁ পানীও না চাইডৰ দিগি অলপ সেইহেনতো অলপমান জাম হৈছি তাৰ মানে আকঘৰৰ তিনিখান চাইৰখান গাড়ী আমাৰহে আখান নাই ইফালে চাৰিখান পাঁচখান গাড়ী লয় কিছুমানে যাম চাম গোটেই বহুত হৈ গেছি ইমান অঁ তাকেইটো ডাঙাৰ কথা হৈছে আমি আমাৰ মৰাণ হৈছি অঁ অঁ আমাৰ ঘৰটোতদিগি চাবা আকবাৰ দে দে হ'ব দে হ'ব দে